ঘৰৰ গৰু ছাগলী এইবিলাকৰ গোবৰ থাকেই বাৰীতে সেয়াই সপ্তাহৰ মূৰে মূৰে আমি কেতিয়াবা দিওঁগৈ গছৰ গুৰিয়ে গুৰিয়ে আৰু দ্বিতীয়তে বাৰীখন চফা চিকুণ কৰি ৰাখাটো জৰুৰী পানী জমা হ'বলৈ দিব নালাগে আমাৰ সাধাৰণতে তেনেকৈ গছ গছনিবোৰত তে ৰাসায়নিক সাৰ প্ৰয়োগ কৰিবলগীয়া নহয় কাৰণ ঘৰৰ পচন সাৰ থাকে কেঁচুসাৰ থাকে আৰু দ্বিতীয়তে গৰু গোবৰ ছাগলী গোবৰো যথেষ্টখিনি সাৰ থাকে সেইখিনি প্ৰয়োগ কৰা হয় কেতিয়াবা এই ঘাঁহ বনৰ বেছি হৈ গ'লে তেতিয়া কি পাতলকৈ হ'লেও আমি ৰাসায়নিক দ্ৰব্য ইউজ ব্যৱহাৰ কৰিবলগীয়া হয় আৰু সেয়া প্ৰয়োগ কৰোঁতে অতি মানে সাৱধান হোৱা উচিত আজিকালি অৱশ্যে বাৰু মোবাইলৰ জৰিয়তেও বা বিভিন্ন ধৰণৰ খবৰৰ জৰিয়তে আমি কেনেকৈ ৰাসায়নিক দ্ৰব্যবোৰ ব্যৱহাৰ কৰিব লাগে তাৰ বিষয়ে গম পাবলৈ সক্ষম হওঁ আৰু এজোপা উদ্ভিদত এতিয়া যিমান পৰিমাণৰ পুষ্টিকৰ দ্ৰব্যৰ প্ৰয়োজন সিমানটো লাভ কৰিলেহে গছজোপাৰ গঠন ভাল হ'ব আৰু গঠন ভাল হোৱাৰ পিছত সেই গছজোপাই এটা সময়ত গৈ আমাক ফল ফুলৰ যোগান ধৰিব সাধাৰণতে জোখতকৈ বেছি প্ৰয়োগ কৰিলে সেই গছজোপা গঠন ভাল নহয় ভাল হওক চাৰি বেয়াহে হয় আৰু জোখতকৈ কম সাৰ প্ৰয়োগ কৰিলে গছজোপাৰ গঠনটো ইমান বাচকবনীয়া হৈ নুঠে আৰু যিজোপা উদ্ভিদৰ বাবে যি ধৰণৰ সাৰৰ প্ৰয়োজন বা পুষ্টিকৰ যিটো পুষ্টিকৰ দ্ৰব্যৰ অভাৱ হৈ আছে সেই পুষ্টিকৰ দ্ৰব্যটোহে প্ৰয়োগ কৰা উচিত আচলতে আৰু আজিকালি সকলোবিলাক কাম কৰাৰ এটা পদ্ধতি আছে আমি যিকোনো ধৰণে বা যধে মধে আমি যিকোনো সাৰ আনি এজোপা উদ্ভিদৰ প্ৰয়োগ কৰিব নোৱাৰোঁ আৰু সেই ক্ষেত্ৰত চাগে আটাইতকৈ বেছি সহায় কৰিছে আজিকালি মোবাইলৰ জৰিয়তে আমি বহুতখিনি খবৰ পাওঁ বা কা কোনটো সাৰৰ কিমান পৰিমাণ দিব লাগে সেই খবৰবিলাক আমি মোবাইল যোগেদি পাই থাকোঁ আৰু এনেকুৱাবিলাক কথাই আমাক বাৰীবিলাক ঠিক ভালকৈ ৰাখিবলৈ সহায়ো কৰে আৰু এনেকৈ হ'লে কি আগতে এতিয়া আমি গছৰ ব বিভিন্ন ধৰণৰ বেমাৰবোৰৰ বিষয়ে নাজানিছিলোঁ বা গছত পৰি থকা সেই বিভিন্ন পোকবোৰৰ পৰায়ে যে গছবোৰত বেমাৰৰ সৃষ্টি হয় আমি সেইখিনি বিষয়েও নাজানিছিলোঁ এতিয়া আমি মোবাইলৰ জৰিয়তে আমি সেইখিনি কথাও জানিবলৈ সক্ষম হৈছোঁ আৰু এইবিলাক কথাই আমাক যথেষ্টখিনি সহায় কৰিছে